লখিমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰী আৰু খেতিৰ পদ্ধতিসমূহ বুলি ক'লে আজিকালি প্ৰতিজন কৃষকেই বিজ্ঞান সন্মতভাৱে টেক্টৰ লগাই মাটি চহাই বা বিভিন্ন পাৱাৰ টিলাৰ বা জলসিঞ্চন প্ৰক্ৰিয়াৰে ধান খেতি বেলেগ শাক পাচলিৰ খেতি বা অন্য শস্যৰ খেতিও কৰা দেখা যায় ইয়াৰোপৰিও পশুপালন ফ্ৰাম কৰি ব্ৰয়লাৰ পোহা বা গাহৰি ছাগলী ইত্যাদি বিভিন্ন ধৰণৰ পশুপালন পদ্ধতিও দেখা যায় তাৰ উপৰিও আজিকালি বহু লোকে বহু কৃষকে খেতি পথাৰতে ডাঙৰ ডাঙৰ পুখুৰী খান্দি মীন পালন পদ্ধতিও দেখা যায় ইয়াৰ ফলত তেওঁলোকে মাটিখিনি ছন পেলাই নথৈ বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ খেতি কৰা দেখা যায় ক'বলৈ গ'লে আগৰ তুলনাত যথেষ্ট উন্নতি হৈছে কৃষকসকল তেওঁলোকে প্ৰতিটো কৃষি বা প্ৰতিটো কথাই বিজ্ঞান সন্মতভাৱে পৰিচৰ্চা কৰি ভালদৰে উন্নত উৎপাদন কৰিব পাৰে শস্যৰ ক্ষেত্ৰতে হওক বা পশুপালন বা মীনপালনৰ ক্ষেত্ৰতেই হওক আগৰ তুলনাত আজিকালি প্ৰডাকচনটো খুব ভাল হোৱা দেখা যায় বিজ্ঞান সন্মতভাৱে সকলো ধৰণৰ কাম কাজ কৰাৰ বাবে